তাৰ মানে বিষয়বস্তু যিখিনি এগ্ৰিকালচাৰৰ সংক্ৰান্তীয় মানে ধৰক আপুনি কিছুমান বুলেটিন লিখিলে আৰু কিছুমান কিতাপ লিখিলে কিছুমান থেচিচো এই মই চাইছো সেইবিলাকত এডিটিঙটো লাগে দুটা এটা চেপ্তাৰ মানে ছেঞ্জ কৰিবলগীয়া হয় আৰু যেতিয়া সেই প্ৰিণ্টৰ কাৰণে প্ৰেছত দিয়া যায় প্ৰেছৰ পৰা যেতিয়া আকৌ প্ৰিণ্টটো প্ৰুফ চাবলৈ দিয়ে প্ৰুফ চাবলৈ দিয়াৰ পিছত তাত কিন্তু আমি কাৰেক্টশ্যন কৰি দিয়া যায় এই বিষয়বস্তু নিজৰ মতে কেতিয়াবা নহয় প্ৰিণ্টত ভুলকে আহে নাইবা থেচিচৰ যিটো বিষয়বস্তু এম এচ চি থেচিচ হওক পি এইচ ডি থেচিচ হওক তাৰ যিটো বিষয়বস্তু সেই বিষয়বস্তু যেতিয়া ফ'কাচ নহয় একচ্যুৱেল বিষয় বস্তুটো পুংখানুপুংখ আৰু বিশুদ্ধভাবে এইটো এক্সপ্লেনেশ্যন যতিয়া ফুলফিল নহয় তেতিয়া হ'লে কিন্তু এই ৰিভিজন কৰিবলগীয়া দুই এখন মই কৰিছো আৰু আৰু ইয়াৰ দৰকাৰ হয়